ভাৰতৰ মনোৰঞ্জনৰ উদ্যোগবোৰ বিশেষভাৱে নিৰ্ভৰশীল হৈ আছে পৰ্যটন আৰু কলা কৌশলৰ সাংস্কৃতিক জগতখন কিন্তু দুয়োটা উ দুয়োটা ক্ষেত্ৰতেই বৰ্তমান কভিডৰ যি পৰিস্থিতি ভাৰত তথা বিশ্বতে চলিলে তাৰ পৰিপ্ৰেক্ষিতত বহুতখিনি ক্ষতি হ'ল কিন্তু এই উদ্যোগ দুয়োটা উদ্যোগেই পৰ্য্য়ায়ক্ৰমে লাহে লাহে কভিডৰ পৰিস্থিতি নাইকিয়া হোৱাৰ পিছৰপৰা পুনৰবাৰ গঢ় লৈ উঠিছে বিশেষভাৱে আমি দেখাব দেখিবলৈ পোৱা গৈছে চিনেমা হল বিলাকত পুনৰবাৰ মানুহ ঘূৰি আহিছে নতুন নতুন চিনেমা আহিছে যাৰদ্বাৰা মানুহবোৰ আকৌ মনোৰঞ্জনৰ জগতখনলৈ উভতি যাব পাৰিছে সংগীতানুষ্ঠানবিলাকো তেনেদৰে আৰম্ভ হৈছে পৰ্যটন উদ্যোগ ক্ষেত্ৰতো মানুহবোৰ যি ফুৰিবলৈ যাওঁতে যিবোৰ কভিড প্ৰট'কল মানিব লগা তাৰবাবে বহুত মানুহ ফুৰিবলৈ নোযোৱাকে ঘৰতে থাকি সময়বোৰ অতিবাহিত কৰিছিলে কিন্তু বৰ্তমান কভিড প্ৰট'কল নাইকিয়া হোৱাৰ পিছৰপৰা মানুহবোৰ ফুৰিবলৈ যাবলৈ লৈছে আৰু সাংস্কৃতিক জগতখনতো আমি সকলোৱে জানোৱেই বিহুক কিদৰে অসমৰ প্ৰাণ হয় অসমৰ গোটেই জনজীৱনৰ মাজত বিহু জড়িত হৈ আছে আৰু সেই কভিড পৰিস্থিতি পিছৰ পৰৱৰ্তী সময়ৰ লগত নাইকিয়া হোৱাৰ লগতে বিহুৱে বিশ্ব ৰেকৰ্ড কৰিবলৈও সক্ষম হ'ল আৰু ইয়াৰ লগে লগে পুনৰবাৰ গোটেই মনোৰঞ্জন জগতখনত নতুনকৈ প্ৰাণ পাই উঠিছে আমি দেখিবলৈ পাওঁ মনোৰঞ্জ ভাৰতৰ মনোৰঞ্জনৰ উদ্যোগসমূহ অক অকল ভাৰতীয় মানুহৰ মাজতেই থকা নাই আন্তৰ্জাতিক পৰ্যায়ৰ বহু মানুহ আন্তৰ্জাতিকলৈ উন্নতি উন্নীত হৈছে বিভিন্ন দেশৰ বহুতো পৰ্যটক অসম তথা ভাৰতলৈ আহে ভাৰতৰ বিভিন্ন ঠাইবোৰ চায় তাৰ লগে লগে ভাৰতত থকা বনিয়াসকল বা উদ্যোগীসকলেও বিশেষভাৱে তেওঁলোকৰ পৰা সুবিধা পায় আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটকবোৰ আহে বিভিন্ন দেশৰ মানুহবোৰ আহে তা তেওঁলোকৰ পৰাও তেওঁলোকৰ পৰাও যি অৰ্থ সংগ্ৰহ হয় সেই সংগ্ৰহৰ পৰা নিজেও চলি আছে বহু বহু বহু ব্যক্তি নিজে চলি আছে তেওঁলোকে তেওঁলোকে তাৰ লগতে বহুত ব্য ব্যক্তিক কৰ্মসংস্থাপনো দিছে আৰু তাৰপৰা কৰ সংগ্ৰহৰ ফলশ্ৰুতিত ভাৰতৰ চৰকাৰৰ কৰ সংগ্ৰহৰ যথেষ্ট পৰিমাণে হোৱা আমি দেখিবলৈ পাইছোঁ ঠিক তেনেদৰে সাংস্কৃতিক জগতখনতো আমাৰ যেতিয়া সাংস্কৃতিক অনু অনুষ্ঠানবোৰ হয় বা সংগীতৰ হওঁক বা চিনেমাই হওঁক যিয়েই নহওঁক সেইবোৰৰ পৰাও বহুতখিনি অৰ্থ সংগ্ৰহ হয় তাৰপৰা বহু লোক নিজেও চলিছে আৰু দহ বাকী দহজনকো চলোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰপৰা যি কৰ সংগ্ৰহ হয় সেই কৰ সংগ্ৰহেও ভাৰতৰ অৰ্থনীতিত বহু পৰিমাণে সহায় কৰিছে আৰু ইয়াৰ লগত জড়িত হৈ থকা বাকী উদ্য়োগীসকলো ব্যৱসায়ীসকলো দোকান পোহাৰৰ পৰা আদি কৰি গাড়ী মটৰ চলিথ গাড়ী মটৰ চলোৱা বা লোকসকলো সকলোৱে উপকৃত হৈছে আৰু আমি দেখিবলৈ পাওঁ ভাৰতৰ মানুহৰ নতুন নতুন আৱিষ্কাৰ ভাৰতীয় মানুহ নতুন নতুন ঠাই আৱিষ্কাৰ ভাৰতীয় মানুহ বহুত ভালপায় ত' তাৰ লগে লগে নতুন নতুন ঠাই যিবিলাক পৰ্যটন উদ্যোগ নতুন নতুন জেগা মানুহে ঠাইবোৰ মানুহে চাবলৈ যাবলৈ লৈছে আৰু মানুহে চাবলৈ যোৱাৰ ফলশ্ৰুতিত সেই জেগাসমূহৰো বহুতো উন্নয়ন হৈছে বিভিন্ন পাহাৰ পৰ্বত ভৈয়ামত থকা পৰ্যটন স্থলীসমূহলৈ মানুহৰ যিদৰে আগমন বৃদ্ধি পোৱাৰ লগে লগে তাত চৰকাৰেও গুৰুত্ব দিবলগা হয় তাৰ ৰাস্তা পদূলি বাট পথ উন্নয়ন যেতিয়া হ'ব তাৰ লগে লগে তাৰ ওচৰৰ পা ওচৰৰ মানুহখিনিও বহু পৰিমাণে সহায় হয় মানুহখিনিৰো বহুত উন্নয়ন উন্নয়ন হয় আমি অসমতেই এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ আৰু অসমৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলৰো বহুত ঠাইত যিবোৰ ঠাইত দূৰ্গম অৰণ্যৰ মাজত আছে কিন্তু তাত যেতিয়া একো একোটা পৰ্যটন স্থলী গঢ়ি উঠিছে তাত মানুহে চাবলৈ যায় সময় অতিবাহিত কৰে বনভোজ খাবলৈ যায় মানুহে প্ৰকৃতিৰ লগত মিলি সময়বোৰ অতিবাহিত কৰাৰ লগে লগে মনবোৰো ফৰকাল হৈ আহে আৰু প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যই তেওঁলোককো মোহিত কৰে আৰু তাৰ লগে লগে মনবোৰ যেতিয়া ফৰকাল হৈ উঠে মানুহে কামো দুগুণ উৎসাহেৰে কৰিব পাৰে নিজৰ ব্যক্তিগত জীৱনত জড়িত হৈ থকা কামবোৰো দুগুণ উৎসাহেৰে কৰিব পাৰে তাৰ ফলশ্ৰুতিত তেওঁলোকৰ নিজৰ নিজৰ ব্য ব্যক্তিগত সময়বোৰো সুন্দৰভাৱে পাৰ হয় আৰু নিজৰ ব্যক্তিগত জীৱনতো বহুতো জীৱনশৈলীও বহুত উন্নত হৈ পৰে ভাৰতৰ জনজীৱন উন্নয়নৰ সকলোবোৰ ভাৰতৰ জনজীৱনত বিশেষভাৱে পৰ্যটনেই জড়িত হৈ আছে যদিও সাংস্কৃতিক সংগীত জগতো জড়িত কিন্তু পৰ্যটন স্থলীসমূহে ভাৰতৰ সকলোবোৰ ৰাজ্যই উন্নয়নত বহু পৰিমাণে সহায় কৰিছে তাৰ ফলৰূপত ভাৰতবৰ্ষৰ যেতিয়া সকলোবোৰ ৰাজ্য উন্নয়ন হয় ভাৰতবৰ্ষও সমানে উন্নয়ন হোৱা দেখিবলৈ পোৱা যায়